হেল্ল' অঁ মই ঘৰ এটা বিচাৰিছোঁ পায় ঘৰ মানে ঘৰ মানে কিনিম বুলি ভাবিছোঁ ঠাইডোখৰ এনেকুৱা জেগাডোখৰ মেইন ৰ'ডৰ কিনাৰত

অঁ অঁ অঁ ৰুম এতিয়া ৰুম কেইটা আছে মানে ঘৰটো অঁ অঁ অঁ ওচৰত স্কুলৰ কাৰণে সুবিধা হ আছেনে নাই পিছে অঁ অঁ গাড়ীৰ কাৰণেও সুবিধা আছে মানে অঁ অঁ অঁ ঘৰটো মানে একেবাৰে মানে কিনি ল'ম বুলি ভাবিছোঁ আৰু ঠাইডোখৰতো আপোনাৰ দেখাততো ভালেই কিজানি অঁ অঁ আপুনিতো অঁ অঁ লগ হৈ কিনি লগতে কথাটো পাতি মেলি পাতিব লাগিব নহ্ অঁ কিমান লয় কি দাম অঁ অঁ অঁ ঘৰৰ মানে মাটিডোখৰ সুবিধা মানে সবফালৰ পৰাই আছে আৰু অঁ তেনেকৈতো পালে ঠাইডোখৰটো পালে তেনেকৈতো ঠিকেই হ'ব

অঁ বৰ্তমান কৰিবলৈ মানে অঁ বজাৰখনে অসুবিধা নহয় মানে সুবিধাই আছে অঁ চেন্টাৰ জেগাত

পইচা পাতি বাৰো বেছি চেন্টাৰ জেগাত থাকিলে বাৰু পইচা পাতি বেছি ল'বই বাৰু

ল'ম বুলি ভাবিছোঁ এতিয়া কিমান কি লয় কি নলয় জেগা ডোখৰ মই উন্নত পথৰে মানে অঁ আমি তেনেকেই তেনেকুৱা জেগা এডোখৰে বিচাৰোঁ মানে হাই হুলস্থুল নথকা পৰিৱেশটো ভাল জেগাও চেন্টাৰ জেগা তেনেকুৱা জেগাইহে বিচাৰোঁ অঁ যোৱা এতিয়া কিমান দিন হৈ গৈছে ঘৰটোৰ পৰা অঁ হয় নেকি অঁ তুমি আৰু ঘৰটো কাৰণে অকঁমান সহায় কৰি যোগাযোগ কৰি দিবা আও অঁ ইমান গাঁও মানুহ এতিয়া মানে এই কেইদিনতে যাম আৰু অঁ তোমাকতো যেতিয়া গ'লেও লগ পামেই অঁ ঠিক ঠাক কৰিতো ল'বই লাগিব নিজেই বহুত দিন অঁ এৰি থোৱা ঘৰনো ক'তনো চফা চাফ চিকুণ হৈ থাকিব অঁ সাৰি পুচি দিব ল'বই লাগিব নিজেই

আৰু এসপ্তাহমানৰ পিছত গৈ আছোঁ আৰু অঁ অঁ থোৱা